এল পি জি চিলিণ্ডাৰ ব্যৱহাৰে যেনে ধৰণে আমাৰ দৈনন্দিন কষ্ট বহুখিনি লাঘৱ কৰে টনাটনি এই বিপদজনকো হ'ব পাৰে যদি আমি বিভিন্ন ধৰণৰ সাৱধানতা অৱলম্বন নকৰো আৰু আমি যদি সজাগ নহওঁ যেনে ধৰণে ই আমাৰ বাবে কষ্ট লাঘৱ কৰাত সহায় কৰে তেনেধৰণে ই বিপদজনকো হ'ব পাৰে বিভিন্ন ধৰণৰ সজাগতা যেনে গেছটো পাছত যিকোনো বস্তু বনোৱাৰ পাছত গেছটো অফ কৰিছেনে নাই ভালকৈ ৰেগোলেটৰটো তাত বহিছেনে নাই নতুবা গেছটো কেনেবাকৈ অন কৰি থোৱা মুহূৰ্তত কিবা অৰ্থাৎ জলিবপৰা পদাৰ্থ আছে নেকি তেনেধৰণৰ প্ৰিপেৰেচনটো আমি সঁচাকৈ ল'ব লাগে আৰু ঘৰত সৰু চা ল'ৰা ছোৱলীয়ে যাতে এই গেছ ইউজ কৰিব নোৱাৰে তাৰ প্ৰতিও আমি সজাগ হ'ব লাগে